অঁ হয় হয় কওক অঁ অঁ যাম কেতিয়া যাব আমগুৰিলৈ গ'লে মই দুশ টকামান লওঁ মানুহ কেইজন আছে মানুহ কম হ'লে মানে ধৰক মই কিবা এটা কম ল'ম একো নাই মানুহ কেইজন আছে

অঁ অঁ ঠিক আছে হ'ব তেন্তে এতিয়া যাবনে ঠিক আছে মই আহি আছোঁ বাৰু